কিছুমান এনেকুৱা ৰেচিপি আছে যিটো মানে মই বনাই অলপ কঠিন পাওঁ ৰেচিপিবিলাক হৈছে ধৰি লওক মাটিমাহ দাইল গাহৰি মাংস কচু পচলা তেনেকুৱা ধৰণৰ ৰেচিপিবিলাক মই বনাই বনাবলৈ চেষ্টা কৰিলেও মানে অলপ টান লাগা নিচিনা লাগে কিন্তু শিকিবলৈ চেষ্টা কৰি আছো কৰো যে কি ধৰণে বনায় এতিয়া ধৰি লওক মাটিমাহ দাইলটো বনাবলৈ হ'লে আপুনি অলপ মানে আমাৰ মচুৰ দাইলৰ নিচিনাকৈ নহয় যে মচুৰ দাইলটো পতককৈ আমি ধুলো ধুই মেলি নিমখ হালধি দি তেনেকৈ পাতি দিলোঁ তাৰপিছতে তেল মাৰিলো মচুৰ দাইলকণ হৈয়ে গ'ল কিন্তু মাটিমাহ দাইল সেইখিন মাটিমাহ দাইলটো আকৌ আমি তেনেকুা ধৰণে বনাব নোৱাৰো কাৰণ মাটিমাহ দাইলটো আপোনাৰ যদি ফলাটো আহিলে ঠিকেই কিন্তু গোটা যদি আহে মাটিমাহ দাইলটো আকৌ গোটা হ'লে আপোনাৰ মাটিমাহ দাইলটো আকৌ ভাজিব লাগিব ভাজিকেনে তাৰপিছত দলিবও লাগিব দলিকেনে আকৌ তাৰপৰা বনাব লাগিব ঝাৰি মেলি চফা কৰিব লাগিব চফা কৰি তাৰপিছত আকৌ তাক বনাব লাগিব তাৰপৰা বনাওঁতেও অকল যে আমি যেনেকৈ মচুৰ দাইল বনাও তেনেকুৱা ধৰণৰকৈ নহয় যে পতককৈ বনাব পাৰি সেয়া আকৌ নিমখ হালধি দি আকৌ তাক গলিব কাৰণে চৌদাখাৰ দিব লাগিব তাৰপৰা চৌদাখাৰ নহ'লেও আকৌ সেই কলখাৰ তেনেকুৱা ধৰণৰকৈ পুৰি থয় বা সেই তেনেকুৱা কিছুমান এতিয়া ধৰি লওক খেৰৰ সেইবিলাক ছাইবিলাক থাকে সেনেকুৱা ধৰণেও দিয়া হয় সেইবোৰ দিব লগা হয় আকৌ নমাওতে আকৌ নহৰু দি তেল মৰা হয় তাৰমানে অলপ কঠিন আৰু মাটিমাহ দাইলটো ধৰি লওক পতককৈ যে মাটিমাহ দাইলকণ বনাই খাব পাৰি সেয়া নহয় তাৰমানে কিছুমান মানে ভালেমান মানে বস্তু লাগে যা যোগাৰ কৰি তাৰপিছত মানে সময়ো লাগে সেইকাৰণে মানে অলপ নিজকে মানে আমনি পাওঁ যে পতককৈ বনাই খাব নোৱাৰি সেইকাৰণে মানে মাটিমাহ দাইলটো মই বৰ এটা বনাই ভাল নালাগে কিন্তু তেতিয়াও শিকিবলৈ মন যায় যে কেনেকৈনো বনায় কিন্তু তাৰপিছত এতিয়া ধৰি লওক কচু কচুও ঠিক তেনেকুৱা ধৰণৰ অইন পাচলি নিচিনা কচু পাতকচুটো নহয় যে অইন পাচলি যেনেকৈ আমি পতককৈ কাটিলো কাটি ধুই মেলি আমি বনাই দিলো কিন্তু এতিয়া আপোনাৰ যিটো আমাৰ পাতকচু পাতকচু আকৌ হ'লে অকল যে সেয়াও নহয় চিনি পাবওতো লাগিব যে পাতকচুবোৰ এতিয়া কিছুমান মানে ধৰি লওক এনেকুৱা এটা কচু আছে যিটো কচু আপুনি টেঙা দিলেও খজুৱায় গতিকে আমি চিনি পাব লাগিব যে কোনটো কচু আমি আনিব লাগিব তাৰপৰা সেই তেনেকুৱা ধৰণকৈ আৰু ডাঙৰ ডাঙৰ বিলাকোতো আনিব নোৱাৰি সৰু কোমলীয়া কোমলীয়া তেনেকুৱা ধৰণকৈ আনিলে বেছি সোৱাদ হয় কিন্তু সেয়া আকৌ কচু আনি তাক আকৌ ৰ'দত ধুই মেলি আকৌ ৰ'দ তাক লেৰেলাব লাগিব লেৰে তাৰপিছত আকৌ কাটিকিনে তাৰ চুছবিলাক উলিয়াব লাগিব উলিয়াইকেনে আকৌ তাৰপাছতহে আমি বনাব পৰা যায় আকৌ বনোৱা সময়তো কিছুমান ভালেমান বস্তু দিবলগা হয় খজুৱাব বুলি যিহেতু তাৰ পানীটো আকৌ ব বইল কৰি তাৰ পানীখিনি পেলাব লাগিব পানীখিনি কিছুমানে বাৰু পেলায় কিছুমানে নেপেলায় কিন্তু মই কিছুমানক দেখো মইতো ইমান প্ৰায় নবনাও কিন্তু মাজে সময়ে কেতিয়াবা বনালে ধৰি লওক পানীখিনি বইল কৰি পেলাই দিওঁ কিন্তু কিছুমানক দেখো যে পানীখিনি নেপেলায় পানীখিনি নেপেলালে তাৰ যিটো কেলছিয়াম থাকে বুলি কয় কচুত যিটো কেলছিয়াম থাকে সেইটো মানে আমাৰ আমি পাওঁ তাৰমানে পানীখিনি পেলাই নিদিলে বুলি পোৱা হয় আৰু কিন্তু পানীখিনি পেলাই দিলে আমি ভাবো যে নখজুৱাব তাৰপৰা সেই পানীখিনি পেলাই আকৌ সেই কচুখিনি আপোনাৰ আদা নহৰু পিয়াজ তেনেকুৱা আকৌ সেইখিনি পিচিব লাগে পিচিকেনে আকৌ কচুখিনি তেল দি আকৌ সেইখিনি কচুখিনি তাত বনাব লাগে তাৰপিছত হয়তো কণবিলাহী থাকে কণবিলাহী বা কেতিয়াবা আমাৰ সময়ত কণবিলাহী নাথাকিলে আকৌ তেতেলী তেতেলী দিকেনে আমি টেঙা কৰিবৰ কাৰণে তেনেকৈ দি লৈ তাৰপিছত শুকানকেই বনোৱা হয় বা কেতিয়াবা আকৌ আমি জুলীয়াকৈও বনাও যে জুলীয়াকৈ বনালেও আকৌ তেনেকুৱা দাইল দিকেনে বনাব পাৰি জুলীয়াকৈ বনালে জুলীয়া কৰি বনোৱা হয় কিন্তু কচুটো আপোনাৰ জুলীয়াটোহে বেছি সোৱাদ হয় গৰম দিনত বেছিকৈ সোৱাদ হয় জুলীয়াটো কিন্তু গৰমত কাৰণে আমাৰ টেঙা কচু টেঙা বুলি কোৱা হয় সেইটো ভাল লাগে খাই আৰু বা শুকানকৈ বনাও বুলি ক'লে কেতিয়াবা আকৌ তেনেকুৱা কিছুমানৰ আকৌ শুকান মাছো দিয়া দেখো যে শুকান মাছটো শুকান মাছ আকৌ ভাজি মেলি তাত সেনেকৈও দি দিয়ে সেইটো এটা বেলেগ টেষ্ট আৰু শুকান মাছ দিকেনে বনোৱাটো বেলেগ টেষ্ট হয় আৰু এনে চিম্পুল বনোৱাটোও বেলেগ টেষ্ট হয় তাৰপিছত আকৌ আপোনাৰ এইটো কি বুলি কয় আৰু এটা কিবা এটা বস্তু দিয়ে মই পাহৰিছো এইটো কি বুলি কয় এইটো কি চানা চানা চানাতো দিকেনে কিছুমানে বনোৱা দেখোঁ ঠিক তেনেকুৱা ধৰণকৈ কচু ৰেচিপিটো বনোৱা হয় তাৰপিছত এতিয়া গাহৰি মাংস গাহৰি মাংসটো অৱশ্যে সেইটো অলপ টান হয় কাৰণ কেলে তাক মানে কি হয় আপোনাৰ কিছুমান মানে বৰ টান থাকে আনিলে নিসিজে আকৌ কুকাৰত বইল বিশেষকৈ আমি গাহৰি মাংসটো বইল কৰি পানীটো পেলাই দিব লাগে কিন্তু আমি কেতিয়াবা কি হয় যে ডাইৰেক্ট এনেকৈ ভাজিকেনে তেনেকৈ বনাও কিন্তু নহয় তাৰ বইল কৰি পানীখিনি পেলাই তাৰপাছত আকৌ তাত মা মচলাবিলাক দি মেলি বনাব লগা হয় গাহৰি মাংসটো আৰু ঠিক তেনেকুৱা ধৰণৰ গাহৰি মাংসটো অলপ টানেই যে অইন মাংস নিচিনা নহয় যে পতককৈ বনাই ল'ব পাৰি ত' সেইটো কাৰণে মই অলপ গাহৰি মাংসটো বৰ টান পাওঁ বনাব কাৰণে যে আকৌ মানে কিছুমান মানে ধৰি লওক তাতো কিছুমান টেঙা চেঙা দিব লগা হয় আমাৰ ফেটছৰ কাৰণে যে ক আমাৰ ফেট নকমি বাঢ়িব বুলি ভাবিকেনে ঠিক তেনেকুৱা ধৰণকৈ সেয়া গাহৰি মাংস হয় তাৰপাছত আকৌ পচলা পচলাটোও অকণমান টান হয় পচলাটোও আপোনাৰ ঠিক তেনেকুৱা ধৰণৰ পচলাটো আপোনাৰ চব পচলাতো খাব নোৱাৰি আঠিয়া কলৰ পচলা আঠিয়া কলৰ পচলাটো আপোনাৰ ধৰি লওক সেইটো কাটি অনাৰ পিছত তাক পচলাটো আপোনাৰ মানে কষ্ট কেলে তাক কাটাৰ সময়ত বৰ হাতত দাগ কিছুমান লাগি যায় আৰু পচলাটো আপোনাৰ আকৌ নিমখ দিকেনে তাক আকৌ মানে সানিব লগা হয় নিমখ দি সানিকেনে ধৰি লওক কেতিয়াবা চেপিকেনে পানীখিনি পেলাইয়ো দিয়া হয় বা পানীখিনি কেতিয়াবা সেনেকৈও তাতে থৈ দিয়া হয় বনোৱা হয় তাৰপিছত আকৌ তাতো কিছুমান বিভিন্ন ধৰণৰ সামগ্ৰী লাগে যে পচলাখিনি পিছত বনা কাটিব লাগে কাটিকেনে তাৰপিছত আকৌ তাত নিমখ নিমখ অকণমান দি খুব খছালিব লাগে তাৰপিছত অলপ দেৰি ৰাখি থব লাগে তাৰপিছত আকৌ তাত আপোনাৰ আদা নহৰু সেয়া হেৰি দিকেনে আকৌ আদা নহৰু দিকেনে তাৰপিছত সেয়া আকৌ বনাব লাগে তাক সেয়েহে তেনেকুৱা ধৰণৰকৈ পচলাটো বনোৱা হয় তাৰমানে সেইটো এটা কষ্ট পচলাটো ঠিক তেনেকৈ কলদিলটোও এটা মানে অলপ কষ্ট ডাইৰেক্ট কলদিলটোও আপোনাৰ তেনেকৈ বাচোতেই আপোনাৰ যে সেই ডেচলাই কাঠি নিচিনা এটা থাকে সেইটো বস্তু উলিয়াবলৈ কাৰণে বিৰাট কষ্ট ডেচলাই কাঠিটো এটা এটাকৈ বাচি বাচি উলিয়াই থাকিব লাগে সময় বহুত লাগে এইবিলাক কামত তাৰমানে সময় লাগে আৰু সেই খুব সময় থকা কামবিলাক'ৰ কাৰণেই এই ৰেচিপিবিলাক মানে বৰ এটা বনাই ভাল নালাগে কিন্তু খাই ভাল লাগে আৰু শকিবলৈও চেষ্টা কৰো যে কলদিলটো তাৰমানে আমাৰ কা ভিটামিন জাতীয় বস্তু কলদিলটো আমি খাবই লাগে কাৰণ কলদিল খালে আমাৰ আইৰণৰ কাৰণে ভাল হয় গতিকে আমি কলদিলটো ঠিক তেনেকুৱা ধৰণকৈ বনাওঁ যে কলদিলটো আমাৰ কাটি বাচি মেলি তাৰ খালী বাচিবলৈ অলপ বহুত সময় লাগে তাত বাচি মেলি সেয়াও অকল নিমখ দিকেনে খছিকেনে অলপ দেৰি থৈ তাত ধৰি লওক চানা তানা দিলে চানা দিকেনেও বনায় কেতিয়াবা দিল কলিজা সেনেকৈ আমঠু সেনেকৈ দিও বনায় সেইটোও ভাল লাগে আপোনাৰ তেনেকুৱা ধৰণৰকৈও বনোৱা হয় কলদিলটোও ঠিক তেনেকুৱা ধৰণকৈ বনোৱা হয় আকৌ আৰু এটা বস্তু আছে মানে কি হয় মাংস ভিতৰত মানে আপোনাৰ হাঁহ মাংসটো হাঁহ মাংসটোও আপোনাৰ অলপ বৰ কঠিন হাঁহ মাংসটোও বনাবলৈও পানী কোমোৰা তেনেকুৱা ধৰণকৈ আৰু ধৰি লওক তাত বিভিন্ন ধৰণৰ তাৰমানে বস্তু দিব লগা হয় আপোনাৰ মা মচলাবিলাকো দিব লগা হয় কে তেনেকুৱা ধৰণকৈ ত' গতিকে সেই ৰেচিপি সেইকেইটা ভিতৰতে মানে অলপ টান লাগে আৰু বনাবলৈ চেষ্টা কৰো আৰু কিছুমান বস্তু বনাবলৈও শিকিছো অৱশ্যে এতিয়া মানে সময় লাগে যদিও কিছুমান বস্তু মানে সময়টো যদি বোলে আছে অলপ সময় তেতিয়া সেইকেইটা বস্তু ভিতৰত চুজ কৰি লওঁ যে আজি এইকেইটা বস্তু বনাম বুলি